সাধাৰণতে সকলো মানুহৰে যদি প্ৰিয় ঠাইখনৰ কথা ক'বলৈ যাওঁ নিজৰ জন্মৰ ঠাইখনেই হয় জন্মৰ ঠাইখন সদায় সকলোৰে প্ৰিয় থাকে তাৰ উপৰিও যদি মই মোৰ প্ৰিয় ঠাইখনৰ কথা ক'বলৈ যাওঁ মোৰ স্মৃতি কিছুমান যিটো ঠাইত জড়িত হৈ আছে সেইটো হৈছে হৰিদ্বাৰ হৰিদ্বোৱাৰৰ হৰিদ্বাৰত মই মোৰ যোগৰ বা যোগ শিক্ষাৰ বাবে গৈছিলোঁ আৰু সেই যাওঁতে মই যেতিয়া দিল্লীলৈ গৈছিলোঁ দিল্লীৰ মই তাজমহল আগ্ৰাৰ সেয়া চাবলৈ সুবিধা পাইছিলোঁ আৰু সেই যেতিয়া চাইছিলোঁ তেতিয়া মই পৃথিৱীৰ কেইটামান আচৰিত বস্তুৰ ভিতৰত দেখা পালোঁ তাজমহল তাজমহলক যদিও ভাবোঁ তথাপিও মোৰ মনলৈ আহে এজন স্বামীয়ে নিজৰ পত্নীৰ পত্নীৰ স্মৃতি হিচাপে ৰক্ষা কৰি থোৱা বা নিজৰ স্বামীয়ে নিজৰ পত্নীলৈ প্ৰেমৰ স্বৰূপ হিচাপে আগবঢ়োৱা এটা ঠাই যি পৃথিৱীৰ বৰ্ত্তমান আচৰিত ঠাই হিচাপত পৰিণত হৈ গ'ল সেই সেইটো এটা চাবলগীয়া ঠাই আৰু সেই ঠাইকণ চাই বা সেই ঠাইকণ প্ৰিয় এটা কাৰণেই যেতিয়া যাক য'ত মৰম আছে য'ত ভালপোৱা আছে সেই জেগাবোৰ সদায় সকলোৰে প্ৰিয় হয় আৰু যদি যদি আৰু মোৰ ভাল লগা ঠাইৰ বিষয়ে মই ক'বলৈ যাওঁ পাহাৰীয়া হিচাপত মই শ্বিলঙৰ কথা ক'ব পাৰোঁ শ্বিলং বৰ সুন্দৰ এটা ঠাই য'ত প্ৰাকৃতিক আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলেই প্ৰাকৃতিক দিশত ইমানেই পৰিপূৰ্ণ বা প্ৰাকৃতিকভাৱে ইমানেই সজীৱ য'ত গ'লেই আমাৰ মনবোৰ সদায় ভাল লাগি যায় মনবোৰ সজীৱ হৈ উঠে আৰু তেনে ঠাই হিচাপত শ্বিলং বৰ এখন ধুনীয়া ঠাই বৰ মৰমলগা বৰ বৰ সুন্দৰভাৱে নিজৰ জীৱনটো উপভোগ কৰিবপৰা এটুকুৰা ঠাই দ্বিতীয়তে তৃতীয়তে যদি মই ধাৰ্মিক হিচাপে বা ধৰ্মৰ বিষয়ে থাকি বা এখন ক'ব বিচাৰোঁ তেতিয়া মই মহাপুৰুষজনাৰ মহাপুৰুষ শংকৰদেৱৰ জন্মৰ ঠাই বৰদোৱাৰ কথা ক'ব পাৰোঁ বৰদোৱা যেতিয়া আমি আহোঁ গুৰুজনাৰ বিভিন্ন ধৰণৰ স্মৃতি বা বিভিন্ন ধৰণৰ তেওঁৰ আমাৰ আমাৰ সাংস্কৃতিক জীৱনলৈ আগবঢ়াই থৈ যোৱা সেই অৱদানসমূহৰ বিষয়ে আমাৰ মনত পৰে বা আমাৰ ভাল লাগে আৰু মানুহ মানুহে ভ্ৰমণ কৰিব লাগে আৰু ভ্ৰমণ কৰিলে আমি সেই পৰিৱেশটোৰ বিষয়ে বৰ সুন্দৰকৈ জানিব পাৰোঁ বা সেই সুন্দৰ পৰিৱেশৰ বিষয়ে বা সেই মানুহৰ আচৰণ ব্যৱহাৰ বা সেই মানুহৰ থকা খোৱাৰ ধৰণ এই সকলোবোৰৰ লগত আমি চিনাকি হওঁ গতিকে ভ্ৰমণবোৰ সদায় সকলোৰে প্ৰিয় আৰু ইয়াক সদায় ইয়াৰপৰা নতুনত্ব কিবা এটা পোৱা যায় নতুনত্ব কিবা শিকিবলৈ পোৱা যায় বা সেই মানুহখিনিয়ে কি কেনেকৈনো নিজৰ জীৱনটো চলাই আছে কেনেকৈনো নিজৰ নিজৰ কামবোৰ কৰি আছে সেই সকলোবোৰ আমি বুজিব পাৰোঁ আৰু যেতিয়া আমি গুৰুজনাৰ কথালৈ আহোঁ বা তীৰ্থভূমিসমূহৰ কথালৈ আহোঁ আমি বৰদোৱাৰ কথাটো এটা কাৰণেই ক'ব পাৰোঁ যে যিজনা গুৰুৱে আমাক সাংস্কৃতিকভাৱে হওক বা ধৰ্মীয়ভাৱে হওক আমাক ইমানখিনি সজীৱ কৰি থৈ গৈছে বা ইমানখিনি আমাক বহুত কিবা দি থৈ গৈছে যাৰ আমি ধাৰ বা যাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিবই নোৱাৰোঁ আৰু সেই অঞ্চলসমূহৰ বা সেই ঠাই সমূহলৈ যেতিয়া যোৱা যায় তেতিয়া সেই বিষয়ে সেই আমাৰ আগৰ গুৰুসকলে আমাক কি দি থৈ গৈছে আমাৰ সাংস্কৃতিক ভঁৰালটো কিমান চহকী সেই সকলোবোৰ কথা আমি গম পাওঁ আৰু ই আমাক সদায় নতুনত্ব কিবা এটা শিকাত সুবিধা দিয়ে বা কিবা এটা জনাত আমাক সুবিধা প্ৰদান কৰে আৰু আৰু বৰ্ত্তমান এই ক্ষেত্ৰত আমি ক'ব লাগিব যদি যদি আমি বৰদোৱাৰ পৰা গৈ পেলাই যদি আমি বৰপেটাৰ কথা পাতিবলৈ যাওঁ তেতিয়াহ'লে বৰপেটা ঠাইখনো বৰ আমাৰ সকলোৰে মৰমৰ বৰ সকলোৰে আদৰৰ হৈ পৰে কাৰণ গুৰুজনাৰ শিষ্য বা গুৰুজনাৰ প্ৰিয় যি শিষ্য আছিল মাধৱদেৱ তেওঁৰ জন্মভূমি গতিকে সেই জেগাসমূহত হোলীৰ যিটো পৰম্পৰা হোলী খেলোঁতে তেওঁলোকৰ যিটো হোলী তেওঁলোকৰ সেই তাৰ প্ৰচলিত হোলী গীতসমূহ যাৰ বিষয়ে আমি জানিব পাৰোঁ বা সেই হোলী গীত হওক বা তাতনো কেনেধৰণে গুৰুজনাই নিজৰ ধৰ্ম প্ৰচাৰ কৰিছিল সেই সকলোবোৰৰ বিষয়ে জানিব পাৰোঁ গতিকে সেই ঠাইসমূহো মোৰ বৰ ভাল লাগে আৰু বৰ প্ৰিয় কাৰণ সেই জেগাসমূহলৈ গ'লে আমি নজনাকৈ হ'লেও বা নেদেখাকৈ হ'লেও আমি গুৰুজনাৰ সেই সেই অৱদানসমূহৰ লগত আমি নিজৰ সম্পৰ্কবোৰ বিচাৰি পাওঁ গতিকে এই এই ঠাইসমূহলৈ সদায় যাব লাগে বা সেই ঠাইসমূহৰ আমিতো সকলো ধৰণৰ বিভিন্ন ধৰণৰ এনেকুৱা জেগাত যাওঁ যিবোৰ জেগাই আমাক এটা মনোৰঞ্জন প্ৰদান কৰে কিন্তু সেই জেগাসমূহত যেতিয়া আমি ধৰ্মৰ জেগাসমূহলৈ যাওঁ ধৰ্মীয় জেগাসমূহলৈ যাওঁ তেতিয়া আমাক সেই জেগাসমূহে সাংস্কৃতিক ধাৰ্মিক আৰু জীৱন ধাৰণৰ প্ৰণালীসমূহৰ বিষয়ে বৰ সুন্দৰভাৱে বা বৰ সুচাৰুৰূপে চলাই নিবলৈ শিক্ষা দিয়ে বা আমাক সুবিধা দিয়ে